হেল্ল' এই আপোনাৰ ফ্লিপকাৰ্ট হয়নে অঁ ঠিক আছে মই এই আপোনাৰ তাৰ পৰা জোতা এযোৰ যে অৰ্ডাৰ দিছিলোঁ জোতাযোৰ লৈছিলোঁ সেই জোতাযোৰ মই মানে আপোনাৰ পৰা বাতিল কৰিবলৈ বিচাৰিছোঁ গতিকে আপুনি এই ক্ষেত্ৰত মোক অকণমান সহায় কৰি দিব পাৰিবনে যদি পাৰে মই এইযোৰ বাতিল কৰিব বিচাৰিছোঁ